আছেনে নাই আকৌ হেল্ল' অঁ হেৰি এই আপোনাৰ ওচৰত ভোট জলকীয়া আছে বুলি গম পাইছোঁ মোক মানে পঞ্চাছ কে জিমান ভোটজলকীয়া লাগিছিলে দিব পাৰিবনে বাৰু অঁ কে জি কেইটকাকৈ ল'ব তিনিশ টকা ন অঁ হেৰি আপুনি বাৰু দৈপুঙৰ পংকিয়াল গাঁৱত পেলাই দিব পাৰিবনে মোক বিক্ৰী কৰিবৰ কাৰণে লাগিছিলে পঞ্চাছ কে জি

অঁ হেৰি আকৌ কোন দিনা দিব লাগে মই সেইটো আপোনাক জনাম বাৰু মই আকৌ ফোন কৰিম অঁ হ'ব ৰাখিছোঁ এতিয়া